মোক মাজতে বাইদেউৱে এপিচ চাবোন দিলে বাইদেউৱে এতিয়া নিজাকৈ ঘৰত দুই একপিচ বনায় আৰু ইমান ভাল লাগিল সেই চাবোন পিচ মই ইউজ কৰাৰ পিছত মোৰ আগতে গাত কেতিয়াবা অকণনমান সাধাৰণ খজুৱতি হৈছিল এতিয়া সেই খজুৱতিটোও নাই আৰু চাবোনৰ চেণ্টটোও ভাল মইটো প্ৰথম সেইদিনা আনি অলপ ভয়ে ভয়ে লুকাই চুৰকৈয়ে মই বাথৰুমত গা ধুই আহিলোঁ গা ধুই অহাৰ পিছতেই সৰু মাইনাই মোক কৈছে পাপা তুমি কি চাবোন ঘঁহিছা আজি মই তেতিয়া ক'লো যে মই কালি এপিচ আনিছোঁ দিয়া মোক বাইদেউৱে দিছিল গতিকে সেইপিচে গাত ঘঁহি দিলোঁ আৰু গতিকে মইটো মাইনাই কৈছে বৰ ধুনীয়া গোন্ধ ক'ত থৈছা মই বোলো বাথৰুমতে আছে দিয়া আৰু সেইদিনা মই চশমা এযোৰ ল'লো মোৰ আগতে চকুৰ অকণমান প্ৰব্লেম হৈ আছিল এই দূৰৰ বস্তুটো মই ঠিকেই দেখা পাওঁ ওচৰৰ বস্তুটো অকণমান জিলমিল দেখা পাইছিলোঁ কিন্তু চশমাযোৰ ব্যৱহাৰ কৰাৰ পিছত মই এতিয়া ওচৰৰ বস্তুটোও খুব ভালকৈ দেখা পোৱা হৈছোঁ গতিকে চশমাটো পিন্ধিও মই খুব আৰাম পাইছোঁ মোৰ এইটো ভালেই লাগিছে আৰু